অঁ আপনালোকৰ সিফালে আপ অসমৰ চাকৰিৰ বিষয়ে অলপ কওকচোন কেনেহেন সুবিধা বাকী কিবা কিবা পোষ্ট ওলাই না বুজাই দিয়কচোন মোক অঁ অঁ অঁ ইফালে সমস্যাই সমস্যা তাকেতো কি কৰা যাব সেয়ে সমস্যা হৈছে আপোনাৰ হয় অঁ হয় ৰ'ব অঁ গম পায় আপোনাৰ সেইটোৱেই পাতিব লগা হয় দিয়ক বেলেগ একো নাই

বাকী ঘৰুৱা খেতি দি কিবা এনেই আছে না ইনকাম নে নাই অঁ দিয়ক তে দিয়ক তে